অসমীয়া ভাষাটো আমাৰ জাতিৰ পৰিচয় আমি আমি যিহেতু অসমীয়া গতিকে আমি সৰুৰে পৰা আমি অসমীয়া ভাষাই কওঁ আৰু অসমীয়া ভাষাটো আমি শুদ্ধকৈ ক'ব পৰা আৰু লিখিব পৰাটো আমাৰ অসমীয়া জাতিৰ বাবে এটা গৌৰৱৰ কথা এতিয়া আমি সৰুৰে পৰা যিহেতু আমি অসমীয়া মাধ্যমতে পঢ়ি অসমীয়া মাধ্যমত পঢ়ি আমি আজি যিখিনি অস অসমীয়া হিচাপে আমি গৌৰৱ কৰিব পাৰিছোঁ ভাষাটোক লৈ পেলায় গতিকে আজিৰ নৱপ্ৰজন্মক দেখিছোঁ আজিৰ নৱপ্ৰজন্মক দেখিছোঁ আমাৰ অসমীয়া ভষাটো মানে কিহ'লে ক'ব আৰু ভালদৰে লিখিব নাজানে কাৰণটো হৈছে আমাৰ আজি নৱপ্ৰজন্মই অসমীয়া মাধ্যম বাদ দি ইংৰাজী মাধ্যমত স্কুলবিলাকত যিহেতু এডমিচন হয় গতিকে তেওঁলোকে কি হৈছে অসমীয়া ভাষাটো বেছি গুৰুত্ৱ নিদিয়ে গতিকে আমি অসমীয়া ভাষাটো প্ৰচাৰৰ বাবে আমি অভিভাৱকসকলক আমি কিছুমান কথা আমি বুজাব লাগিব যে আমাৰ নৱপ্ৰজন্মই অসমীয়া ভাষাটো মানে ধৰি ৰাখিবৰ কাৰণে মানে প্ৰচাৰৰ কাৰণে আমি তেওঁলোকক সমানে ইংৰাজী মাধ্যমৰ লগতে আমাৰ অসমীয়া ভাষাটোও যাতে তেওঁলোকে সমানে আগবাঢ়ি লৈ যায় যদি আমি তেওঁলোকক এই হেৰিখিনি এই আমি আদৰ্শ হিচাবে দেখুৱাই আমি তেওঁলোকক অসমীয়া ভাষাটোৰ প্ৰতি আমি আকৰ্ষিত কৰিব নোৱাৰোঁ শুদ্ধকৈ ক'ব আৰু লিখাব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ অসমীয়া ভাষাটোৱে হয়টো কেতিয়াবা হেৰাই যাব গতিকে এই প্ৰচেষ্টাবোৰত আমি আমি আমাৰ যিসকল অভিভাৱক আছে সেই অভিভাৱকসকলক আমি সজাগতাৰ সৃষ্টি কৰি পেলায় আমাৰ অসমীয়া ভাষা জীয়াই ৰাখিবৰ বাবে আমি তেওঁলোকক অনুৰোধ কৰিব লাগে